হেল্ল' দাদা এই আহঁতগুৰিৰ মাংসৰ দোকানখন হয় নাই বাও আপোনাৰ দোকানত এতিয়া মাংসৰ ৰে'ট কেনেকৈ চলি আছে জনাবচোন বইলাৰ হওক লোকেল হওক বা খাচী হওক এই তিনিটাৰ কেনেকৈ ৰে'ট চলি আছে মোক কওকচোন আৰু লোকেলটো কিমান জনাবচোন অঁ হয় নেকি যদি মই সৰহ পৰিমাণত লওঁ তেতিয়া আপুনি মোক কিমানত দিব পাৰিব অঁ যদি মই ত্ৰিছ কে জি মানকৈ লওঁ তেতিয়া আপুনি কিমান কমাব মই এই কোনটো কিমান কমাব পাৰিব তাৰ ওপৰত ভিত্তি কৰি ল'ম বুলি ভাবিছিলোঁ আপুনি কওকচোন এতিয়া বইলাৰটো আপুনি কিমান কমাব পাৰিব কে জি যদি মই ত্ৰিছ কে জি লওঁ আৰু লোকেলটো আৰু খাচীটো যদি ত্ৰিছ কে জি লওঁ তেতিয়া আপুনি কিমানত দিব মোক ইয়াতকৈ কম কৰিব নোৱাৰে ন আচলতে বিশ তাৰিখলৈ এখন বিয়া আছিল সেইখনৰ কাৰণে মোক লাগিছিল আও আপোনালোকৰ অঁ সেইদিনাৰ কাৰণে মই পাব পাৰিমনে বাৰু আপোনালোকে হ'ম ডেলিভাৰী দিয়ে নেকি মই আপোনালোকৰ এই আহঁতগুৰি পৰাই কৈছোঁ হ'ম ডেলিভাৰীত আপোনালোকে বেলেগকৈ চাৰ্জ লয়নে নে তেনেকেই দিয়ে অঁ তেতিয়াহ'লে বিশ তাৰিখলৈ মই বুকিং কৰি থব পাৰোঁ ন কিবা এডভাঞ্চ দিব লাগিব নেকি অঁ ঠিক আছে তেতিয়াহ'লে বিশ তাৰিখলৈকে মোৰ নামতো বুক থৈ দিব হাঁ ত্ৰিছ কে জি মাংসৰ কাৰণে আ আপুনি বইলাৰটোকে দিব সেইটোকে মই ঠিক কৰিছোঁ অঁ অঁ ঠিক আছে দিয়ক